আমাৰ গাঁৱত যিবোৰ ল'ৰা ছোৱালী কম বয়সৰ ল'ৰা ছোৱালীয়ে মদ ছিগেৰেটৰ কবলত পৰিছে এই ল'ৰা ছোৱালীবোৰৰ প্ৰথম দুখেই হৈছে শিক্ষাৰ ক্ষেত্ৰত অলপ হ'লেও পিছ পৰা এই ক্ষেত্ৰত অকণমান অভিভাৱকৰো সাৱধানতা লাগে যে আমাৰ ল'ৰাটো বা ছোৱালীটো স্কুললৈ পঠাব লাগে যা গৈছেনে নাই চাব লাগে ক'ত সোমাইছে কি কৰিছে এইবিলাকো অকণমান অভিভাৱকে মনোযোগ দিব লাগে শিক্ষাৰ ক্ষেত্ৰত যদি পিছ পৰি থাকে তেতিয়া হয়তো তেওঁলোকে একো বুজিবই নোৱাৰিব যে কি কৰিছে কি নকৰিছে সেইকাৰণে অকণমান শিক্ষাও লাগে অৱশ্যে অভিভাৱকো লাগে দেই ডাঙৰ শিক্ষাৰ এইবিলাকৰ পৰা সকাহ পাবলৈ হ'লে গাঁৱতে হওক বা স্কুলতেই হওক বা যিকোনো অনুষ্ঠানতে হওক শিক্ষাৰ সজাগতা সভা পাতিব লাগে আৰু তালৈ স্বাস্থ্য বিষয়া মাতি এইবিলাক সেৱন কৰিলে কি হয় কি নহয় ভাল বেয়া সকলোবিলাক মানে ছাত্ৰ ছাত্ৰীক বা ল'ৰা ছোৱালীক বুজাই ক'ব লাগে আমাৰ গাঁৱতেই মই প্ৰায় দেখিছোঁ ড্ৰাগছ এডিক্টো আছে মদ খোৱা সৰু ল'ৰা ছোৱালীও আছে ছিগাৰেত খোৱা কে পি খোৱা এনেকৈ বহুত ল'ৰা ছোৱালী দেখিছোঁ সেই সকলো সেই ড্রাগছ খোৱা কেইজনৰ কথাটো নকওঁৱে অৱস্থা অতি সেইকাৰণে শিক্ষাৰ সজাগতা সভা পাতিবই লাগে আৰু চাব লাগে যে যিবিলাক ল'ৰা ছোৱালী নাহে সেইবিলাক মদ খোৱা বা চিগাৰেত খোৱা হওক কিবা বি বিষাক্ত দ্ৰব্য সেৱন কৰা যিবিলাক ল'ৰা ছোৱালী নাহে তেওঁলোকক যেনে তেনে হ'লেও আনি এই বিষয়ে শৰীৰৰ অপকাৰ আৰু উপকাৰৰ বিষয়ে ক'ব লাগে কিজানি বা এৰিবও পাৰে ভয় খালে হয়তো এৰিবও পাৰে নিজৰ জীৱনলৈ কাৰো মমতা নাই কিন্তু কিবা এটা বাধ্যত পৰিহে ল'ৰা ছোৱালীবোৰে খাবলগীয়া হয় সংগ দোষ সংগ দোষৰ কাৰণেও খাবলগীয়া হয় সেইকাৰণে মোৰ মতে এই স্বাস্থ্য বিষয়াসকলে আহি যি কৰে সেইটো অতি উত্তম বিষয় বুলি মই ভাবোঁ